হয় মোৰ ভণ্টি বাইদেউ জীয়ৰীসকল বা বান্ধৱীসকল ঘৰখনৰ হেৰিসকল মই সকলোকে মই মোৰ উচ্চ শিক্ষাৰে শিক্ষিত হোৱাটোৱেই মই বিচাৰো বিশেষকৈ আজিকালি শিক্ষাৰ হেৰি পিনেতো হেৰি নাই শিক্ষাৰ শিক্ষিত হ'লে ভাল আৰু আৰু আজিকালি ল'ৰা ছোৱালী কোনো এইবিলাক কথা নাই ছোৱালীয়ে বেছি পঢ়িব নালাগে ল'ৰাই বেছি পঢ়িব লাগে এইটো আজিৰ যুগত প্ৰযোজ্য নহয় মানে মোৰ ভণ্টি হওক বা বাইদেউ হওক উচ্চ শিক্ষাৰে শিক্ষিত হওক বুলি ভাবো যাতে দেশৰ ভাল উন ভাল হয় আৰু আৰু বিশেষকৈ আজিকালি মানে ধৰক মেডিকেল ডিপাৰ্টমেণ্টত বেছি হয় বেছি ইণ্টাৰেষ্ট দিয়ে আৰু লাগেও আমাক মেডিকেলটোও লাগে হেৰি কাৰণে মই সকলোকে মই উচ্চ শিক্ষিত হোৱাটো বিচাৰো আৰু